আমাৰ অঞ্চলত বহুতখিনি আৰ্ট গেলাৰী বা মিউজিয়াম আছে যেনে যেনে আমাৰ অঞ্চলটো বহুত ডাঙৰ হয় সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী তাত বিব বহুতখিনি সত্ৰ আছে সেই সত সেই সত্ৰসমূহত সত্ৰসমূহৰ আপুৰুগীয়া সম্পদসমূহ বহুখিনি আপুৰুগীয়া সম্পদ আছে যিখিনি বৰ্তমান যুগত আৰ্ট গেলেৰি বা মিউজিয়ামত সংগ্ৰহ কৰি ৰখা হৈছে যেনে ধৰক আউনীয়াতী সত্ৰত আউনীয়তি সত্ৰ যিখিনি পৌৰাণিক যিখিনি ঐতিহ্য বহন কৰে যিখিনি সম্পদ আছে সেই সম্পদখিনি সংগ্ৰহ কৰি ৰখা হৈছে তাৰ সমান্তৰালকৈ তাত আপোনাৰ আউনীয়তী সত্ৰত বাকী সত্ৰসমূহ বস্তুৰ লগতে তাতে বহুতখিনি ৰজা দিনীয়া সম্পদ সংগ্রহ কৰি ৰখা হৈছে তাতে হাতীদাঁত আছে বহুতখিনি পৌৰাণিক পুথি আছে যিখিনি আজিৰ পৰা হয়তো চাৰিশ পাঁচশ বছৰৰ পৌ পুৰণা পুথি

যিখিনি পৰ্যটকসকলেও বৰ্তমান দৰ্শনৰ কাৰণে সুবিধা লাভ কৰিছে আৰু ঠিক তেনেধৰণে দক্ষিণপাট সত্রৰ কথা যদি কওঁ তাতে বহুতো সাঁচিপটীয়া পুঠি বহুতখিনি আছে আৰু তাতে দক্ষিণপাট সত্ৰত প্ৰায় ছশৰো অধিক সাঁচিপুটীয়া পুথি আমি সংৰক্ষ সংৰক্ষণ কৰি থকা দেখিবলৈ পোৱা যায় দক্ষিণপাট সত্র আমি এই সুযোগতে শলাগ ল'ব লাগিব যে তেওঁলোকে যে এই পৌৰাণিক পুথিসমূহ বৰ্তমান যুগত হেৰাই নোযোৱাকৈ সংৰক্ষ কৰি সং সংৰক্ষণ কৰি ৰাখিছে তাৰ বাবে তেওঁলোকক আমি ধন্যবাদ দিব লাগিব শলাগ ল'ব লাগিব তাৰপিছতে আমি চামগুৰি সত্ৰলৈ চামগুৰি সত্ৰৰ কথা ক'ব পাৰোঁ চামগুৰি সত্ৰত যি চনতে প্ৰতিষ্ঠা হোৱা সত্ৰখনে সেই সময়ৰ পৰা বৰ্তমান সময়লৈকে যিখিনি মুখা শিল্প নিৰ্মাণ হৈ আহিছিল যি মুখা শিল্পত বাবে বিখ্যাত সেই মুখাশিল্প সংৰক্ষণ কৰি থকা দেখা পোৱা যায় তাতে বিভিন্ন চৰিত্ৰৰ মুখাসমূহ যেনেধৰণে নৰসিংহ ৰাৱণ কুম্ভকৰ্ণ জতায়ু গৰুদ্ৰ আদিকে ধৰি বিভিন্নখিনি মুখা সংৰক্ষণ কৰি ৰখা দেখা পোৱা যায় আৰু বৰ্তমান যুগত চামগুৰি ক্ষেত্ৰত বহু দেশী বিদেশী পৰ্যটক ইয়াত উপস্থিত হয়হি সেই মুখাশিল্পৰ বাবে কিয়নো বৰ্তমান সময়ত মুখাশিল্পই বিশ্ব দৰবাৰত নিজৰ স্থান তেওঁ দখল বিশ্ব দৰবাৰত মানে তেওঁ স্থান দখল কৰিবলৈ সক্ষম হৈছে যাৰ যাৰ কাৰণে আজিৰ যুগত বহু দেশী বিদেশী পৰ্যটক চামগুৰিৰ ক্ষেত্ৰত সমাগম হোৱা দেখা যায় তাৰ উপৰিও চামগুৰি সত্ৰত চামগুৰি সত্ৰত আৰু এখন পেইণ্টিং আছে যিখন শংকৰদেৱে অংকন কৰিছিল যিখন চিহ্নযাত্রা পথ সেই চিহ্ন যাত্ৰা পথৰ আৰ্হিৰে অংকণ কৰা এখন পথ চামগুৰি সত্ৰ মিউজিয়ামত দেখিবলৈ পোৱা যায় যিখনত সাত বৈকুণ্ঠৰ কথা বৰ্ণনা আছে তাৰ লগতে আমি চামগুৰি সত্ৰৰ কথা ক'বলৈ গ'লে চামগুৰি সত্রত অকল মুখাশিল্পই নহয় তাত বিভিন্ন ভাস্কৰ্য বিভিন্ন কাঠৰেই হওক শিলৰেই হওক বা পকাৰেই হওক যি বহুতো ভাস্কৰ্য নিৰ্মাণ কৰা দেখা যায় সেই ভাস্কৰ্যসমূহ দৰ্শনৰ বাবেও বহুত দূৰ দূৰণিৰ পৰা মানুহ পৰ্যটক আহে

আৰ্ট গেলাৰীৰ কাৰণে এইটো সুবিধা হৈছে যে দেশী বিদেশী পৰ্যটকসকলে আমাৰ সংস্কৃতিক তেওঁলোকে দ চাব পাৰিছে আৰু তেওঁলোকৰ দেশলৈ এই সংস্কৃতিৰ বাৰ্তা কঢ়িয়াই লৈ যাবলৈ সক্ষম হৈছে আৰু তাৰ লগতে তাৰ লগতে লগতে লগতে ভৱিষ্যত প্ৰজন্মইও এই সংস্কৃতি এনেকুৱা আছিলে সেইটো অনুধাৱন কৰিব পাৰিছে আৰু ইয়াৰ লগতে দেশী বিদেশী পৰ্যটকসকলে চামগুৰি সত্ৰত ভিৰ কৰাৰ যি যি মানে হেৰি হৈছে পৰিলক্ষিত হৈছে তাৰ তাৰ পৰা আমাৰ এই শিল্পীসকলৰো এটা স্বাৱলম্বীক স্বালম্বিকতাৰ পথ মুকলি হৈছে কিয়নো দেখিব বিদেশী পৰ্যটকসকলে সামগুৰি সত্ৰৰ পৰা যি মুখা সেই মুখাসমূহ পৰে তাৰ ফলত চামগুৰি সত্ৰ যি শিল্পীসকল সেই শিল্পীসকলে এক আৰ্থিকভাৱে চ আৰ্থিকভাৱে সচ্ছল হ'বলৈ সুবিধা পাইছে